হেল্ল' দাদা ক'ত আছে আপুনি অঁ মই এই লোকেচন য'ত আছিল মই তাতে ৰখি আছিলোঁ আপুনি ইমান দেৰি অহা নাই ৰখি ৰখি আমনি লাগিছে বিছ মিনিট হৈ গ'ল ৰখি থকা মোৰ মানে সেই ট্ৰেইন ধৰিবলগীয়া আছিল সেইটো কাৰণে অকমান সোনকালে যাওঁ বুলি কেব বুক কৰিছিলোঁ এতিয়া আপুনিয়ে টাইম মতে অহা নাই অঁ অঁ আপুনি লাষ্ট কিমান টাইমত পাবহি বাৰু অলপ মানে সোনকালে কৰিবচোন মানে মোৰ ট্ৰেইন যদি নেপাওঁগে তেতিয়াহ'লে মানে মোৰ দিগদাৰ হৈ যাব মই এফালে যাবলগীয়া আছে